হেল্ল' মই আপোনালোকৰ পৰা এই চুইগীত অৰ্ডাৰ দিছিলোঁ এই চিকেন ৰোল তিনিটা একদম বেয়া আহিছে মানে একদম খাব নোৱাৰি পেকিঙো ভাল নহয় এতিয়া হয়তু মোক আপোনালোকে নতুনকৈ দিয়ক নাইবা মোৰ পইচাটো ৰিফাণ্ড কৰক নহ'লে মই নেক্সট টাইমৰ পৰা আপোনালোকৰ পৰা একো অৰ্ডাৰ নিদিওঁ